হয় আমাৰ ধৰ্ম হৈছে হিন্দু ধৰ্ম আমি নিজকে ধৰ্মীয় বুলি ইমানো ধৰ্মীয় বুলি আচলতে মই মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই ইমান নিজকে ইমান ধৰ্মীয় বুলিও নাভাবোঁ কাৰণ ধৰ্মীয় হয় কিন্তু ইমানো বেছি নহয় কাৰণ মই মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই ধৰ্মৰ ভিতৰত থকা কিছুমান নিয়ম নীতিহে পালন কৰোঁ কিছুমান নকৰোঁ যেনে ধৰি লওক আমাৰ বহুতো অসমীয়া সমাজত বহুতো ধৰ্মৰ অঁ ধৰ্মৰ মানে নিয়ম নীতি আছে সেই সকলোবোৰ নিয়ম নীতি আমি পালন নকৰোঁ নকৰিলেও হয় যেতিয়া নকৰোঁ আৰু যিকেইটা মানে মূল মূল নিয়ম সেইকেইটা যিকেইটা কৰিব লাগে সেইকেইটাহে কৰোঁ আমাৰ ওচৰে পাঁজৰে থকা এতিয়া বেলেগ ধৰ্মৰ লোকসকল বহুতো আছে যেন ধৰি লওক খ্ৰীষ্টিয়ান আছে আৰু আপোনাৰ হিন্দীভাষী লোক আছে আৰু আপোনাৰ মুছলমান সম্প্ৰদায়ৰ লোক আছে নেপালী সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ ধৰ্মও বেলেগ বেলেগ আদিবাসী আছে তেওঁলোকৰ ধৰ্মৰ নিয়ম নীতিবিলাকো বেলেগ বেলেগ আৰু আমাৰ বেংগলী লোকসকলো আছে বহুত ধৰণৰ নিয়ম নীতি আছে সমাজত গতিকে আমি ধৰ্মীয় বুলি ক'বলৈ গ'লে ধৰ্মৰ আমাৰ অসমীয়া সমাজত যি ধৰি লওক নামঘৰলৈ যাব লাগে আমি নামঘৰলৈ যাওঁ এতিয়া ভাদমাহ ভাদমাহত নামঘৰলৈ মানুহ গধূলি সদায় যায় দিনত গোপিনীসকল যায় ৰাতি ভকতসকল যায় তেওঁলোকে নামঘৰলৈ গৈ নাম লয় দিনত গোপিনীসকলে নাম লয় ঠিক তেনেদৰে আমি দিনত যাওঁ আমাৰ বাকী যিসকল মতা মানুহসকল আছে তেওঁলোক সদায় ৰাতি যায় তেনেকৈ আমাৰ ধৰ্মৰ নিয়ম নীতিবোৰো পালন হৈ আহিছে আমিও যিকেইটা ধৰ্ম ভালপাওঁ অকল সেইবিলাক ধৰ্মৰ নিয়ম নীতিকেইটাহে পালন কৰোঁ সিমানেই আৰু নিজকে ধৰ্মীয় বুলি ক'বলৈ ইমানো নেযাওঁ মানে যিকেইটাই আমি ভালপাওঁ সেইকেইটাই কৰোঁ যিকেইটা আমি লেখত ল'বলগীয়া নহয় সেই নিয়মসমূহ আমি আঁকোৱালি নলওঁ